হয় মই জনাত তেনেকুৱা দুজন খেলুৱৈ আছে প্ৰথম খেলুৱৈ জন হ'ল আমাৰ সকলোৰে মৰমৰ মহেন্দ্ৰ সিং ধোনী যোন ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ কেপ্তেইন আছিল তেওঁ আপোনাৰ ভাৰত ৰত্ন পাইছিল যোনটো যোনটো তেওঁক আমাৰ ভাৰত ৰত্ন প্ৰদান অনুষ্ঠানত দিয়া হৈছিল আৰু আমাৰ দ্বিতীয়গৰাকী খেলুৱৈ হ'ল হিমা দাস যাক আমি ধিং এক্সপ্ৰেছ বুলি জানো তেওঁ ডি এছ পি পদটো পাইছিল অসম চৰকাৰৰদ্বাৰা অসম চৰকাৰে এখন বিশেষ সভা সভা অনুষ্ঠানত তেওঁক এই পদ প্ৰদান কৰিছিল আৰু সেই সভাখন সকলোৱে টি ভিত চাব পাৰিছিল হিমা দাস আৰু এম মহেন্দ্ৰ সিং ধোনীকে মই এই বঁটা বা কৃতিত্ব পোৱা জানো